পৰ্যটনে আমাৰ অঞ্চলত নিযুক্তিৰ সুযোগত বহুতো অৰিহণা আগবঢ়াইছে যিহেতু বছৰি বিভিন্ন পৰ্যটকৰ আগমন ঘটে এই পৰ্যটকৰ আগমনে আমাৰ ইয়াত যিহেতু বিভিন্ন সমল আছে এই সমলসমূহ সমূহত বিভিন্ন পৰ্যটকৰ সমাগম ঘটে এই সম পৰ্যটকসকলক সময়মতে আৰু তেওঁলোকৰ ইচ্ছা অনুসাৰে পৰ্যটনস্থালীসমূহো দেখোওৱাত আমি বহুতো অসুবিধাৰ সৃষ্টি হয় সেই সময়ছোৱাত গতিকে সেই সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকৰ ম মনৰ ভাৱ পূৰণ কৰিবৰ বাবে আমি তাত বহুতো চোৱা চিতা কৰা মানুহ আৰু তেওঁলোকক বুজাব পৰা মানুহ আৰু তেওঁলোকক লৈ যাব পৰা মানুহ সেই মানুহৰ অভাৱত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল যিহেতু পৰ্যটকৰ বহুতো আগমনৰ ফলত তেওঁলোকৰ পৰা লাভ কৰা ধনৰ দ্বাৰা আমি সেই ব্যক্তিসকলক পৰ্যটনস্থলী সমূহত ৰাখি তেওঁলোকৰ অৰহ সহায়কাৰী হিচাপে ৰাখি তেওঁলোকৰ সেই পৰ্যটনস্থলীসমূহ চোৱা চিতা কৰাত বহুত সুবিধাৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ মন পচন্দৰ মতে আৰু তেওঁলোকৰ নিজৰ ভাষা প্ৰয়োগ কৰি স্থলীসমূহ চাব পাৰিছে আৰু গোটেই পৰ্যটনস্থলীসমূহ কম সময়ৰ ভিতৰতে এওঁলোকে চাব পাৰিছে এই ক্ষেত্ৰত আমাৰ অঞ্চলটোত নিযুক্তি সঠিক হৈছে বুলি মই ভাবোঁ